অঁ এইটো ধেমাজি চিভিল হস্পিতেল হয়নে অঁ মানে মোৰ তিনিদিন ধৰি পেটৰ অসুখ হৈ আছিলে মানে তাত মানে মই যাম বুলি ভাবিছিলোঁ মানে এডমিট কৰিম বুলি ভাবিছিলোঁ এতিয়া ডক্টৰ এভেইলেৱল হ'ব নে তাত অঁ হয় নেকি মানে মোৰ পেটৰ বিষ হৈছিলে মানে তাৰকাৰণে মানে আপোনাৰ মানে পেটৰ বিষত ডক্টৰ আছে নাই এতিয়া

অঁ হয় নেকি অঁ যদিহে মই অঁ আজি নিশ্চয় যাবলৈ চেষ্টা কৰিম বাৰু যদিহে তাত হেৰি এডমিট হ'বলগীয়া হয় আপোনাৰ কিবা প্ৰ'চেছ কিবা তেনেকুৱা প্ৰ'চেছটো কেনেকুৱা মানে আপোনাৰ তাত

অঁ অঁ অঁ মানে মোৰ পেটৰ বিষ অঁ অঁ পেটৰ বিষটো মানে ভালে কেইদিনৰপৰা পায় আছোতো তাৰকাৰণে মানে মই ভাবিছিলোঁ ভালকৈ দেখাম বুলি ডাক্টৰক কিবা আপোনাৰ তেনেকুৱা ৱাৰ্ড চোৱাৰ্ড এভেইলেবোল আছে নে নাই তাত অঁ অঁ হয় নেকি অঁ তেনেকুৱা হ'লে নিশ্চয় যাব লাগিব মই ধেমাজিত ধেমাজিত বাৰু মই এতিয়া মই চিমেন অঁ অঁ অঁ এই চিমেন চাপৰিৰপৰা কৈ আছো মানে মই মই অঁ ঠিক আছে মই বাৰু টাইম পালে যাম বাৰু মই অঁ এনেই মানে আপোনাৰ অঁ হেৰিটো বাৰটো কি কিহত কিহত খোলা থাকেনো অঁ চব দিনে ন অঁ দেওবাৰত মানে অকণমান মানে এইটো হেৰি হয় মানে ন ঠিক ডক্টৰকেইটা অঁ তাতটো মেডিছিন চেডিছিনৰ একো অসুবিধা নাই চাগৈ ন হস্পিতেলখনত

অঁ অঁ অঁ অঁ ঠিক আছে বাৰু মই নিশ্চয় যাম বাৰু যদিহে মই টাইম পাওঁ আজিয়ে যাম বাৰু আৰু ন'হলে আপোনাৰ কণ্টেক কৰিম পিছত যদি হেৰি হয় কিবা অসুবিধা হয় অঁ ঠিক আছে বাৰু হ'ব